ৰন্ধা কামটো কেৱল মহিলাৰ নহয় পুৰুষেও কৰে আমাৰ পৰিয়ালত পুৰুষ আমাৰ দেউতাই ৰান্ধে মই ৰান্ধিব পাৰোঁ মোৰ নিজৰ এখন ৰেষ্টুৰেণ্ট আছে মই নিজে তাত চাওমিন বনাওঁ চব সকলো বনাওঁ বস্তুবোৰ মই একো লাজ নকৰোঁ আনকি মই ঘৰতো মোৰ পৰিয়ালৰ লগতো সকলোৱে আমি মিলা প্ৰীতিকে ৰান্ধি বাঢ়ি খাই ভাল পাওঁ এইটো কামত কোনো লাজ নাই মই নিজে ভাত বনাই দিওঁ ঘৰত কেতিয়াবা পাচলি কাটি দিওঁ ঘৰত সকলো কাম কৰোঁ আনকি কেতিয়াবা মানুহগৰাকীৰ বিশেষ অসুবিধা হ'লেতো সকলো কাম কৰোঁৱেই আকৌ আপোনাৰ বাচন ধুইও দিওঁ সকলো কাম কৰোঁ মই নিজে এজন নিজে এখন ধুনীয়াকৈ এখন ৰেষ্টুৰেণ্ট চলাই আছো তাত কোনো কাষ্টমাৰক মই কোনো কেতিয়াও বেছি দেৰিলৈকে বহাই নথওঁ সোনকালে কেনেকৈ ৰান্ধি মই বস্তুটো দিব পাৰি সেইটোকে মই চেষ্টা কৰোঁ কোনো যাতে মোক বেয়া নাপায় মই এইটো কামত কোনো লাজ নকৰোঁ আমাৰ ঘৰৰ আনকি মোৰ দেউতাইও লাজ নকৰে দেউতাই ধুনীয়াকৈ পাচলি কাটি দিয়ে মায়ে ইটো সিটো কৰি থাকিলে ধুনীয়াকৈ খানা বনাই দিয়ে সকলো কৰি দিয়ে দেউতাই